হেল্ল' অঁ এই আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয়নে অঁ হয় ন দাদা এই কথা এটাৰ কাৰণে ফোন কৰিলোঁ অঁ কথাটো মানে অইনটো একো নাই এই এই মই তাৰপিছতে মোৰ মিছেছ তাৰপিছতে মোৰ এঘাৰ বছৰীয়া ছোৱালী এজনী ল'ৰাটো সাত বছৰ আৰু বন্ধু দুটা দাৰ্জিলিঙফালে যাম বুলি ভাবিছোঁ তাকে টিকেটবিলাক কেনেকৈ বুক কৰিব লাগে ক'ত বুক কৰিব লাগে সেইটোতো নাজানো অঁ তাৰপিছতে বোলো টিকেটটো বুক কৰিব লাগিব নাই ৰিজাৰ্ভেশ্যন দবা ল'ম অঁ অঁ এনে কি এতিয়া ধৰি লওক কি কি লাগিব আধাৰ কাৰ্ড লাগিব ন আছে আছে মোৰ ল'ৰাটো ছোৱালীজনীৰ দুয়োটাৰে আছে তাৰপিছত কাহানিকে অঁ মই হেৰি তাৰিখে যাম বুলি ভাবিছিলোঁ এই পোন্ধৰ পোন্ধৰ এতিয়া ন

মই গোলাঘাটত উঠিব লাগিব নে ক'ত উঠিব লাগিব গুৱাহাটীত উঠিব লাগিব ন ৰাজধানী অঁ আচ্ছা আচ্ছা এতিয়া টিকেটটো মই ক'ত বুক কৰিম আপুনি বুক কৰিব লাগিব অঁ অঁ অঁ অঁ ঠিক আছে কাইলৈকে যাব লাগিব নেকি পৰহিলৈ গ'লে নহ'ব অঁ ঠিক আছে হ'ব পৰহিলৈকে যাম আৰু আপোনাৰ চাই আহোঁগৈচোন দাৰ্জিলিঙৰ ফালে যাওঁ আমাৰ ইয়াত বহু গৰম পৰিছে তাত ঠাণ্ডা জেগা স্বাস্থ্যকৰো জেগা তাৰপিছতে চাহগছ তাহগছো বহুত ধুনীয়া ফটো চটোকে আনিম গছপুলি নানো ফটো চটোকে মাৰি আৰু লৈ আহিম

তাৰপিছতে আপোনাৰ অঁ মোৰ হেৰি ছজন মই যাম মোৰ মিছেছ যাব আৰু ল'ৰা ছোৱালী দুটা আৰু বন্ধু দুজন পোন্ধৰ তাৰিখে যাম অঁ একদম ডাইৰেক্ট যাব নেকি ইয়াৰপৰা অঁ অঁ অঁ অঁ ঠিক আছে আপোনাৰ ট্ৰেইনৰ অঁ পোন্ধৰ তাৰিখ এই ৰিজাৰ্ভেশ্যন দবা এই ৰিজাৰ্ভেই কৰিব লাগিব আৰু জেনেৰেল দবাত যাব নোৱাৰি জেনেৰেল দবাত বৰ সুবিধা নহয় অ' এইবোৰ পৰিয়াল চৰিয়াল লৈ পেলাই হয় হয় হয় বুজিছোঁ বুজিছোঁ অঁ আপুনি অঁ অঁ অঁ অঁ ঠিক আছে তেনেহ'লে ৰাজধানীত দিব ন কেইটা বজাত যায় অঁ ঠিক আছে তাৰমানে মই আমি দিনত ইয়াৰপৰা গুচি যাব লাগিব আগদিনাখনে গুচি যাম আগদিনাখন গৈয়ে হোটেল ভাড়া কৰি থাকি দিম গুৱাহাটীত নহ'লে ইয়াৰপৰা আকৌ দিনতে গৈ পেলাই এইখন তৰাতৰিহে হ'ব অঁ অঁ হোটেলত থাকি পল্টন বজাৰতহে উঠিব লাগিব হয় হয় অঁ অঁ ঠিক আছে অঁ অঁ অঁ তাকে বৰ গৰম বুজিছেনে সেইকাৰণেই যাম বুলি ভাবিছোঁ বাৰু হ'ব দিয়ক তেনেহ'লে অঁ অঁ নহয় নাজানো কাৰণে সুধিলো বেয়া নাপাব দেই অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ অঁ